ৰন্ধা বঢ়া কামতো অকল মহিলাৰ বুলি কেতিয়াও মই নাভাৱো কাৰণ মহিলাৰ যিখিনি কাম অন্য কামো আছে অকল যে ৰন্ধা বঢ়া মহিলাৰ কাম সেইটো নহয় কিন্তু এটা কথা ভাবা যায় যে মহিলাই কৰিলে হয়তো কিছুমান ক্ষেত্ৰত অলপ পৰিপাটিটো বেছিকে থাকে কিন্তু আমি যিমানবোৰ দেখো হোটেলতে হওক কবাত তেনেকুৱাবিলাক ছেফবিলাক সাধাৰণতে জেনছেই বেছি পুৰুষসকলেই বেছি কিন্তু মই সেইবুলি নাভাৱো যে মহিলাসকলে কেতিয়াও অকল যে ৰন্ধা কামটো মহিলাই কৰিব সেইটো নহয় আৰু মোৰ পৰিয়ালতো সেনেকুৱা যে মই মোৰ পৰিয়ালত মোৰ ল'ৰা আছে গতিকে ল'ৰায়ো ৰান্ধিব লাগিব দৰকাৰ যেতিয়া হয় গতিকে অকল মহিলাক কাম সেইটো কেতিয়াও সেই ভাৱটো কেতিয়াও ৰাখিব নালাগে ঘৰখনত এনেও যিহেতু ৰন্ধা বঢ়াটো সদায় দৰকাৰীয়ে বস্তু গতিকে সেনেকুৱা এটা সময়ত যাৰ যেতিয়া যিমতে সুবিধা হয় সেইমতে মিলি চলিব লাগে সিমানেই